আমি আমি পিকনিকত মানে কাজিৰঙা গৈছিলোঁ ইয়াত আৰু আমি বাছ লৈ গৈছিলোঁ মানে ল'ৰা ছোৱালী আছিল মানে চল্লিছজনমান ল'ৰা ছোৱালী আছিলোঁ দুটা বাছ লৈছিলোঁ লৈ গৈছিলোঁ তো যাওঁতে আমাৰ দুই তিনি ঘণ্টামান লাগিল আমাৰ ইয়াৰ পৰা তাতে গৈ আমি নামি চাই মানে তাত মানে জীৱ জন্তুবিলাক চালোঁ আৰু চাই নদী আছিল নদীও চালোঁ আমি

আমি তাত যাই ফটো চটো মাৰিলোঁ ফটো লোৱালোঁ তাতে গৈ মানে বহুত মানে আনন্দ আনন্দ চানন্দ ফূৰ্টি কৰিলোঁ তেতিয়া তেতিয়া আমি তাত তেতিয়া আমি তাত ময়ূৰ মানে দুটামান চালোঁ আৰু মানে তাত গৈ মানে এক ডেৰ ঘণ্টামান বেছি আছিলোঁ তিনি চাৰি ঘণ্টামান আছিলোঁ

তাত মানে পিকনিকত যায় মানে ভালেই লাগিলে আৰু

তাত গৈ আমি মানে পিছত মানে ঘৰে ঘৰে মানে বস্তু চস্তু লৈ গৈছিলোঁ তেতিয়া আমি বনভোজ খাই মানে আহিলোঁ আৰু তাতে তাতে তাতে গৈ মানে ভালে লাগিল বন্ধুৰ লগত গ'লোঁ আৰু

এতিয়া আৰু কি ক'ম লগত গৈছিলোঁ আৰু

তাতে গৈ আমি ৰাতিপুৱা মানে হোট ছয়টা বজাত ওলাইছিলোঁ আৰু গৈ গৈ থাকোঁতে মানে দহটা মান বাজিছিল তাৰপিছত তাতে আছিলোঁ মানে তিনিটা চাৰিটা বজালৈকে আছিলোঁ তাৰপিছত গাড়ীত মানে বক্স লৈ গৈছিলোঁ ৰাতি সাতটা বজাত আমি ঘৰত পালোঁ আৰু

তাত গৈছিলোঁ আৰু এতিয়া ভালে লাগিছিল মানে গ'লোঁ আৰু নেক্সট ইয়াৰ যোৱাৰ আকৌ ট্ৰাই

এতিয়াও গৈ পিনি ভালেই লাগিছিল

তাতে গৈ নদী এটা চালোঁ তাৰপৰা দূৰত চূৰত ফটো চটো ললোঁ আৰু

তেতিয়া গৈছিলোঁ আৰু ভাবিছোঁ আৰু নেক্সট ইয়াৰ আকৌ এবাৰ যাম বুলি ভাবিছোঁ তাতেই

এতিয়া আৰু তাত গৈ কিনে আমি আনন্দ চানন্দ আনন্দ কৰিলোঁ আৰু খেল ধেমালি কৰিলোঁ তাত যায় আমি এতিয়া এই তাত গৈ ভালে লাগিল এতিয়া মানে আৰু কি ক'ম এইখিনিয়ে কৈ মানে মই কথাটো শেষ কৰিব বিচাৰোঁ